আমাৰ এই ঘৰৰ মানে দুৱাৰদলিত আমি গৰুৰ গোবৰ দিওঁ যে কি কাৰণত আমি এইটো ঘৰৰ শান্তিনী বুলি কওঁ শান্তিনী ক'লে এই কিবা মৰা মৃতকৰ দায় দোষ কিছুমান থাকি যায় সেইবোৰ মানে শুধৰণি হৈছে বুলি ভাবোঁ আৰু আমাৰ ৰাইজে মানে আমাৰ ঘ গাঁৱলীয়া সমাজত এইটোৱে চলে নে টাউনতো চলে নেজানো কিন্তু আমাৰ ঘৰবিলাকৰ ওচৰ গাঁও যিমান অছে গাঁওবিলাকত মানে আমাৰ কৰা দেখোঁ আৰু গোবৰ পানী দি আমি মানে শান্তিনী দিওঁ বুলি কওঁ ঘৰখন উদ্ধাৰ হয় কিছুমান দায় দোষ থাকিলেও শান্তিনী দিয়াৰ লগে লগে বোলে এই পৰাচিত হয় বুলি কয় মানে ঘৰখন উধাৰণি বুলি কয় এনেকৈ কিছুমান মানুহে বাহ্মণ বা মেধি ওচৰৰ পৰা আনি অনা হয় আনি মানে ঘৰত সেই বস্তুটো এনে ভিতৰে বাহিৰে ছটিয়াই দিলে মানে শান্তিনী দিয়া বুলি কোৱা হয় আৰু গোবৰ পানী তেনেকৈ দিয়া হয় আমাৰ